নাগৰীকসকলক সুৰক্ষা দিবলৈ আৰু সমাজত শান্তি বজাই ৰাখিবলৈ আইনী ব্যৱস্থাত বহু উন্নত কৰা উচিত যেনে ধৰণৰ ৰাস্তাত চিচিটিভি লগোৱাটো অতিকৈ জৰুৰী চিচিটিভি যদিহে থাকে তেনেহ'লে যিকোনো দুৰ্বৃত্তই যিকোনো কাম কৰাৰ আগত ভাবিব লাগিব আৰু সিহঁতে ভয়ে ভয়ে কৰিব যাতে য'তে ত'তে সিহঁতে একো কৰিব নোৱাৰে আৰু তাৰ বাবে আৰক্ষীয়ে সিহঁতৰ কামখিনি যিমান ভালকে কৰিছে আৰু অকণ ভালকে কৰাৰ উদেশ্য ল'ব লাগিব দেশত অপৰাধৰ হাৰৰ বৃদ্ধি পাইছে আৰু অপৰাধ নকৰিবৰ কাৰণে আমি আমাৰ প্ৰজন্মক ভাল শিক্ষা দিব লাগিব যদিহে আমি ভাল শিক্ষা দিব নোৱাৰোঁ তেনেহ'লে মানুহৰ অপৰাধ দিনে দিনে বাঢ়িয়ে গৈ থাকিব আৰু সেইকাৰণেই শিক্ষা অনুষ্ঠানত এই এনেধৰণৰ অপৰাধমূলৰ কাহিনী কিছুমান শুনোৱাব লাগে তাৰ যাতে আমাৰ ল'ৰা ছোৱালীসকল ভাল শিক্ষা অৰ্জন কৰে আৰু এইচব অপৰাধৰ পৰা দূৰত থাকে